অঁ দোকানী হয় নাই বাৰু অঁ মোক অলপ আপোনালোকৰ দোকানৰ পৰা বস্তু অলপ লাগিছিলে এই আলু লাগিছিলে পিয়াজ লাগিছিলে তাৰপিছতে তেল চেল এনেকৈ কৰি অলপমান বস্তু দৰকাৰ হৈছিলে অঁ অঁ দিগদাৰ হ'ব তেনে দালি আছে নাই দালি অঁ দালি কেনেকে কিমান ৰেটত অঁ অঁ হে হে অঁ তেতিয়াহ'লে এনে ডিম চিম পাই নাই বাৰু অঁ কেনে কেনেকে লৈছে পিছ এই ডিমৰ পিছ অঁ অঁ কেতিয়া আনিলে আপোনালোকে দিমখিনি কেতিয়া আনিলে বাৰু অঁ ভাল নে বেয়া আপোনালোকে টেষ্ট কৰি চাইছেনে বাৰু অঁ চৰকাৰে নিদিয়ে বাৰু এইবোৰ ফাৰ্মে দিয়ে অঁ অঁ অঁ মানে এতিয়া হেৰি কি কয় তেনেকৈ খাবলগীয়া বস্তু আপোনালোকৰ দোকানত এই আটা পাবনে বাৰু আটা মিঠাতেল দৰকাৰ হৈছিলে মিঠাতেল নাই অঁ কেলে কেলে এনেকুৱা হৈছে দোকানত কি হ'ল দোকানখন ইমান অঁ নহয় বস্তুবিলাক অঁ কি কি এতিয়া যে খাব পৰাকৈ কি কি বস্তু আছে বাৰু